হেল্ল' ছাৰ এই আপোনাৰ নম্বৰটো মোক এজন গাঁৱৰ লগৰ ছলি এটায়ে দিছিলে আপুনি বোলে এই টু টুৰিষ্টত লৈ যায় আপনালোকে এই মোৰ তাৰপৰা মানে এই অলপমান অসমৰ বাহিৰত যাব লগা আছিল আপুনি ক' ক'ত লৈ যায় অ' কিমান মান ডিস্কাউণ্ট দিব নো আপুনি

এনে আপোনালোকে সেই এই আমাৰ এই ওচৰতে যাব লগা নাছিল অলপমান দূৰত লৈ গ'লে ভাল হয় ওচৰতটো যাই থকা যায়েই এনে আপনালোকে এই সেই চেই সেই চেই কি আছিল আপোনাৰ শ্বিলং টিলং এনেকৈ লৈ যায় নেকি অ' এই আপনালোকে হ'লে হেৰি কৰিব আপনাৰ ভালকৈ আপনালোকৰ ঠিকনাটো দিব অ' দিয়ক হ'ব দিয়ক ভালকৈ কথা পাতিম